হাঁহ কুকুৰা পালনৰ কাৰণে পানী অতিকৈ আৱশ্যক হাঁহ পালনৰ কাৰণে পানী লাগিবই কুকুৰা পালনৰ কাৰণেও পানীৰ দৰকাৰ কিন্তু হাঁহ পালনত পানী বেছিকৈ প্ৰয়োজন হয় হাঁহৰ কাৰণে চৰিবলৈ এটা পানী পুখুৰী লাগিব নহ'লে বা নলা লাগিব নহ'লে বা ওচৰত জান জুৰি যি আছে বা পথাৰৰ পানী হ'লেও হ'ব গতিকেলৈ হাঁহ পুহিবলৈ হ'লে পথাৰ ওচৰত মুকলি পথাৰ এখন লাগে নতুবা এটা পুখুৰী নহ'লে এখন জান বা জুৰি হ'লেও হ'ব কুকুৰা পালনৰ কাৰণে জান জুৰি বা পুখুৰী তেনেকৈ প্ৰয়োজন নহয় প্ৰয়োজন হয় কুকুৰাই খাবৰ কাৰণে প্ৰায় এক লিটাৰমান পানী কুকুৰাক খাবলৈ দৰকাৰ হয় চাউল চাউল ধান তুঁহ ইত্যাদি দিলেই কুকুৰা পালন কৰি খুৱাই কুকুৰা পালন কৰিব পাৰি হাঁহ পালনৰ ক্ষেত্ৰতো বৈজ্ঞানিক দানা পায় আজিকালি সেইবোৰ নোখোৱালেও আমাৰ গাঁৱলীয়া ভাগ হিচাপে এই তুঁহগুড়ি ভাত ধান এইবোৰ খুৱাই হাঁহ পালন কৰিব পাৰি হাঁহ আমি কণী হাঁহে কণী পাৰিবলৈ প্ৰায় তিনিমাহমান সময় লাগে তিনিমাহত এটি হাঁহ পোৱালিৰপৰা পূৰ্ণাঙ্গ অৱস্থা পায় তিনিমাহত তিনিমাহত তিনিমাহ হ'লে এটা হাঁহে এজনী হাঁহে পোৱালি সিহঁতে কণী পাৰিব পাৰে সেই কণী প্ৰায় এমাহ উমনি ল'ব লাগে এমাহ উমনি লোৱাৰ পিছত পোৱালি হয় আৰু সেই পোৱালি আমি সৰুতে সৰু সৰু কণ খুট চাউল বা কিনা সৰু সৰু দানা আদি খুৱাব পাৰোঁ আৰু সেইবোৰ খোৱালে পোৱালি ডাঙৰ ডাঙৰ হ'ব আৰু ডাঙৰ হৈ পিনে ডেকেৰুৱা হ'ব ডেকেৰুৱা হৈ পিনে প্ৰায় তিনি তিনিমাহ সম্পূৰ্ণ হ'লে হাঁহে কণী পাৰিব পৰা হয় ঠিক তেনেকৈ কুকুৰাও একেই কুকুৰাই প্ৰায় তিনিমাহৰ মূৰতহে কণী পাৰে তিনিমাহ সম্পূৰ্ণ হ'ব লাগিব তিনিমাহ সম্পূৰ্ণ হ'লে কণী পাৰিব কণী পাৰি উমনি ল'ব কুকুৰা উমনি প্ৰায় পোন্ধৰ দিন ল'লে পোৱালী হয় গৰমদিনত পোন্ধৰ দিন ঠাণ্ডাদিনত একৈছ দিন হাঁহে প্ৰায় এমাহ ঠাণ্ডাদিনত এমাহ সাত দিন এনেকৈ উমনি লৈ পোৱালি জগায় আজিকালি বৈজ্ঞানিক যুগত মেচিন দি বা পোৱালি উলিয়াব পাৰে কণীৰপৰা এনেকৈ এনেকৈ পোৱালি উলিয়াই আমাৰ গাঁৱৰ মানুহে প্ৰায় হাঁহ কুকুৰা পালন কৰে এই কোনোবাই কুকুৰা হাঁহৰ কণী কুকুৰাক উমনি দিও পোৱালি জগাই পিনাই পালন কৰে এনেকৈ কৰি ডাঙৰ প্ৰায় তিনিমাহৰ মূৰতে হয় আৰু আমাৰ গাঁৱলীয়া মানুহবোৰে কুকুৱা হাঁহ পুহি মানুহৰ জীৱিকা উপাৰ্জন কৰে এটা হাঁহ বিক্ৰী পাঁচশ বা সাতশ টকা পায় সেই পইচাই মানুহঘৰ আৰ্থিক দিশত টনকিয়াল কৰে কুকুৰা পুহিও তেনেকৈ কে জি তিনিশ চাৰে তিনিশ দৰত বিক্ৰী আৰ্থিক দিশত এই হাঁহ কুকুৰা পালনে মানুহক টনকিয়াল কৰিব পাৰে